শিক্ষাৰ বাবে স্কুল কলেজ আদি বহুতো প প্ৰতিষ্ঠান আছে আৰু কৃষ্ণগুৰু সেৱাশ্ৰম বহুতো বাহিৰৰ পৰা শিক্ষাৰ্থী আহে তাত শিক্ষা লাভ কৰিবলৈ আৰু তাৰ শিক্ষাত শিক্ষাৰ বাদেও আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰে সেইকাৰণে তাত বহুতো আপাৰ আচামৰ পৰা শিক্ষাৰ্থী আহে আৰু কাপ্লাবিল বুলি এখন বিল আছে সেই বিলখনতো বহুতো বাহি বাহিৰৰ পৰা মানুহ আহে আহি বনভোজ কৰে কৰিব পাৰে বহুতেই শান্ত পৰিৱেশ আৰু বহুতেই ভাল লগা পৰিৱেশ